মোৰ বিৰাট কোহলী ৰোহিত শৰ্মা কে এল ৰাহুল হাৰ্দিক পাণ্ডেয়া জাষ্টিন বুমৰা কপিল দেৱ ৰিয়ান পৰাগ ৰিষভ পন্ত এওঁলোকৰ খেল ওচৰৰ পৰা চাবলৈ মন যায় মোৰ ক্ৰিকেট খেল ওচৰৰ পৰা চাবলৈ বহুতো মন যায় যোনখন ক্ৰিকেট এইবিলাক সৰু সুৰা ক্ৰিকেট ঘৰৰ ওচৰে পাঁজৰে হোৱা খেলবিলাক ওচৰৰ পৰা চোৱা হয় কিন্তু যোনবিলাক খেল ষ্টেডিয়ামত খেলা হয় সেইবিলাক খেল ওচৰৰ পৰা মোৰ চোৱা হোৱাকৈ আজিলৈকে হোৱা দেখিবলৈ পোৱা যোৱা নাই ভৱিষ্যতে এই খেল মোৰ ওচৰৰ পৰা চোৱা হেঁপাহখন আছে মোৰ ক্ৰিকেট খেল ওচৰৰ পৰা চাবলে বহুতো হেঁপাহ আছে ক্ৰিকেট খেলত যোনবিলাক আপোনাৰ বেটিং কৰা বেটিং কৰা ষ্টিষ্টাইল হওক বলিং কৰা ষ্টাইল সেইবিলাক ওচৰৰ পৰা চোৱা বহুতো মন যায় যেতিয়া জাষ্টিন বুমৰাই বলিং কৰে সেই যেতিয়া মিডুল ষ্টেমত যেতিয়া সেই বলিংটো বলটো গৈ লাগে যেতিয়া আউটিং হয় সেইবিলাক খেল ওচৰৰ পৰা চকুৰ পৰা চোৱা মন আছে যেতিয়া বিৰাট কোহলিয়ে ৰান বনায় কম বলত সৰহ ৰান কৰি পিনি টিমটোক এটা উৎসাহ জনাই থৈ আহে আউট হৈ ওলাই আহে সেইখিনি খেল চাবলৈ মন যায় যোনটো আপোনাৰ যোনটো যোনটো ৱৰ্ল্ড কাপত এম এছ ধোনীয়ে ছিক্স ছিক্স বলত ছিক্স ছটা ছ ছটা ছয় মাৰিছিল সেইটো চাবলৈ হেঁপাহখন আছিল কিন্তু সেইটো চোৱা হোৱা নহ'ল সেইটো সেনেকুৱা চাঞ্চ পালে চা নিশ্চয় চোৱা হ'ব ওচৰৰ পৰা ক্ৰিকেট খেল মোৰ বিশেষকৈ অকল ক্ৰিকেট খেলখনে ওচৰ পৰা চোৱা হেঁপাহন আছে কাৰণ যোনটো তাত বলিং হয় প্লে' গ্ৰাউণ্ডত যোনটো আপোনাৰ কাৰণ মেথামেটিক্সৰ ইউজ কৰা হয় এইফালে গ'লে ইজন গ'লে সিজন কম ৰান যি কেনেকে আউটত উলিয়াব পৰা হয় সেইটো ওচৰ পৰা চোৱাৰ হেপাঁহকণ বহুত কণ আছে যেতিয়াই এখন চাবলৈ অভাগ্য হয় মই তেতিয়াই সেইটো বস্তু চাম ক্ৰিকেট খেলখন ওচৰত চোৱাবলৈ পৰা বহুতো হেপাঁহন আছে মোৰ